অঁ কোৱা অঁ মই ট্ৰেভেল এজেঞ্চি ক'ৰ পৰা কৈছা বাৰু অচলাবাৰী নহ্

অঁ হয়নি আমি এইকেইদিন তেনেকৈ নাই বাৰু তোমালোক কেইজন আছা তোমালোক পঁচিছজন নহ্ অঁ পঁচিছজনমান আছো যদি ত' পাৰিবা ত' তোমাৰ পঁচিছজনমান আছা যদি ফেমিলি পেক এ এনেই চোৱা আমাৰ ফেমিলি পেক থাকে হা ফেমিলি পেকত এজনকৈ ধৰি লোৱা তোমাৰ প্ৰায় ছয় সাতজন ফেমিলি পেক এটাত যাব পাৰা পঁচিছজনমান আছা যদি তোমাৰ হ'ব তোমাৰ হেৰি তুমি এতিয়া আটাইবিলাক সুবিধা ল'ম বুলি ভাবিছা নেকি মানে ধৰি লওক এই খোৱা বোৱাটো আমাৰ চোৱা আমাৰ চোৱা আমাৰ ইয়াৰ পৰা গুৱাহাটীলৈকে টিকেটটো কৰি দিয়া হ'ব গুৱাহাটীলৈকে টিকেটটো কৰি দিয়া হ'ব তাৰপৰা গুৱাহাটীৰ পৰা তোমাৰ ডাইৰেক্ট জাতিংগা একদম তাত ফূৰোৱা মেলা একদম আটাইবিলাক দায়িত্বই থাকিব আমাৰ দ্বাৰা অঁ অঁ কিন্তু তোমালোকে এতিয়া লগৰখিনি মিলি যাম বুলি ভাবিছা নে ফেমিলিসহ মানে গোটেই ৰাইজ ওলাইছা গোটেই ফেমিলীসহ ৰাইজ ওলাইছা নহ্ ত' তেতিয়াহ'লে এটা কাম কৰিব লাগিব তুমি এতিয়া কোন তাৰিখলৈকে লাগে তোমাক টিকেটটো অঁ এতিয়া জানুৱাৰীমানলৈ যদি লাগে তোমাৰ এনেই তোমাৰ এমাউণ্টটোতো কিমান হ'ব সেইটোতো জানা চাগে নে নাজানা অঁ চোৱা কৈছোঁ শুনা মানে চোৱা মানে এনেকুৱা হয় আমাৰ আমাৰ যিবিলাক ফেমিলি পেক ফেমিলি পেক থাকে নহ্ তাত মিনিমাম ছজনকৈ সাতজন থাকে হাঁ মানে ত' তেনেকুৱা যদি আমি ফেমিলি পেক হয় নহয় জাতিংগালৈকে আমি একদম থকা খোৱা তোমাৰ ফূৰোৱা আদি গাড়ী কৈ সেইটো আমাৰ এজেঞ্চিৰ ফালৰ পৰা যাব তোমাৰ তেনেকুৱাত আমি ওঠৰ হাজাৰ ঊনৈছ হাজাৰ টকাত আমাৰ হৈ যায় এতিয়া তোমালোক তোমালোক ধৰি লোৱা পঁচিছজন আছা বুলি কৈছা নহ্ অঁ পঁচিছজন বুলি হ'লে তোমাৰ ধৰি লওক হ'লেও কিবা এটা চাই মেলি দিম তোমাৰ টুটেল ফৰটি ফৰ্টি ফাইভ থাউজেণ্ডমানত হৈ দিব কিবা এটা ডিছকাউণ্ট কৰি পানি অঁ ফৰ্টি ফাইভমানত কিবা এটা ডিছকাউণ্ট কৰি দিলে হৈ যাব ডিছকাউণ্ট কৰি মেলি তোমাক চাই মেলি দিম আৰু মই চাওঁ কি হয় আমাৰ এজেঞ্চিৰ ফালৰ পৰা কাৰণ আমি তোমাকতো কমায়ে কৈছোঁ আগতে আমি এনেকৈ পঠাই থাকোঁতো মানুহ অঁ মানে তুমি ইয়াৰ পৰা গুৱাহাটীলৈকে টিকেট কৰা সেইটো বাৰু টিকেট গুৱাহাটীৰ পৰা তোমাৰ ইডোখৰ গোটেই তুমি একো টেনশ্য়নেই ল'ব নালাগে ঠিক আছে তুমি ঠিক আছে তুমি এটা কাম কৰিবা হোৱাটছএপত তুমি দে মানুহখিনিৰ লগত কনঞ্চাল্ট কৰি ফিক্স কৰা ফিক্স কৰি পানি ডেট ছেটবিলাক মোলৈ পঠোৱাচোন অঁ ঠিক আছে অঁ হ'ব অঁ